প্ৰডাক্ট এটা অৰ্ডাৰ কৰিছিলো পাৰ্পলৰ পৰা ফে'চ ক্ৰীম এটা আল্পছ গুডৰ আৰু তাতে দুশ গ্ৰামৰ আছিলে পেকেটটো তাতে মোৰ যে চাৰে চাৰিশ মান টকা লৈ লৈছিলে এতিয়া তিনিদিনমান লগাইছো প্ৰডাক্টটো কিন্তু সেইটো আচলতে ছানস্ক্রীণ আছিলে আৰু এইকেইদিন অকণমান ৰ'দো দিছে যিহেতু বোলো ঘঁহি চাওঁচোন তিনিদিনমান ঘঁহিলো একদম স্কিণখনচোন বহুত ড্ৰাই হৈ গৈছে আৰু মুখত সৰু সৰু গুটিও উঠিছে ভাবিছিলো ভাল কোম্পেনী হয় ভাল প্ৰডাক্ট কিন্তু চাগে মোৰ স্কিণখনৰ লগত একেবাৰে মিলা নাই মোৰ আচলতে অকণমান স্কিনখন এনেও ড্ৰাই হয় আৰু ক্ৰীমটোৱে বেছি ড্ৰাই কৰি দিছে গোটেই স্কিণখন আচলতে একদম সোঁতোৰা সোঁতোৰ লেখিয়া কৰি দিছে টান টান কৰি দিছে এইটো কি যে প্ৰডাক্ট আৰু এই প্ৰডাক্টটো পৰা যে মোৰ যিটো ভাবিছিলো যে অকণমান চাগে ছান প্ৰটেক্টেড হ'ব কিন্তু ছান প্ৰটেক্টেড হোৱাৰ সলনিচোন বেছিহে ড্ৰাই কৰি দিছে এতিয়া যিহেতু ৱেডাৰটোও বেছি ড্ৰাই হৈ গৈছে গতিকে অকণমান অইলি ক্ৰীম এটা হোৱাহেঁতেন ভাল আছিলে ভাবিছিলো যে এই ক্ৰীমটোৱে চাগে ভাল ভাল কাম কৰিব আৰু ৰিভিউটো কিন্তু খুব ধুনীয়া আছিলে আৰু চেলিব্ৰেটিবিলাকে এডভাৰ্টাইজো দিছিলে কিন্তু সেই মতেচোন এই প্ৰডাক্টটো নহয় এই প্ৰডাক্টটোৰ পৰা এতিয়া বহুত প্ৰব্লেম হে দিছে তদুপৰি আৰু স্কিণখনত এইবোৰ ক'লা ক'লা দাগৰো সৃষ্টি কৰি দিছে এতিয়া এই প্ৰডাক্টটো আকৌ ৰিটাৰ্ণেই কৰি দিম চাগে